হেল্ল' দাদা এই সকাম এটাৰ কাৰণে মানে এই শাক পাচলি তাকে অলপ এই কবি লাগিব তাৰপা আলু বিলাহী গাজৰ তেনেকে বস্তু কেইটামান লাগিব মানে তাকে দামটোত কিমান কেনেকে লাগি আছে আপোনাৰ ৰেটটো অঁ অঁ তাকে লাগিব মানে বস্তু বহুতকিটা বস্তুৱেই লাগিব ৰেটটোতো বহুত বাঢ়ি আছে ন মই বজাৰত বাৰু আমাৰ ইয়াৰ বজাৰত অলপ কমত পায় কিন্তু আপোনাৰ তাৰপৰা ফাৰ্মৰ পৰা আনিম যেতিয়া আপুনি অলপটো কম বেছ কৰিব লাগিব

এনে মটৰ পাম ন অঁ মটৰ বাৰু ইয়াত আপোনাৰ সতৰ টকা লয় আপোনাৰ তাত কিমান দিব আপুনি কেজি অঁ তেতিয়াতো ইমানটো ৰেটত হ'লে বাৰু ভালেই মই তাকে মানে লাগেই নহ'লেই নোহোৱা হৈছে বস্তু ইয়াত বস্তু দামটো বহুত হৈছেতো ইয়াত মোৰ পৰহিলে আছে অঁ অঁ অঁ ঠিক আছে বাৰু কনফাৰ্মেশ্যনটো মই ঘৰটো লৈ লওঁ কি কিমান কিমান মানুহৰ কাৰণে মানে তিনিশ মানুহৰ কাৰণে লাগিবতো গতিকে সেইকাৰণে কিমান কিমান ৰেটত বস্তু লাগিব সেইকাৰণে মই আপোনাক জনাম বা দিয়ক দেই ঠিক আছে দিয়ক অঁ অঁ